কৃষকসকলৰ খেতি বা শস্য় যেতিয়া নষ্ট হয় তেতিয়া তেওঁলোকে আত্মহত্য়াৰ নিচিনা নিষ্ক্ৰিয় পথ বিচাৰি লয় যেতিয়া অধিক বৰষুণৰ ফলত নদীবান্ধ ভাঙি বানপানীয়ে পথাৰৰ সকলো শস্য় নষ্ট কৰে কীট পতংগই যেতিয়া শস্য়বোৰ খাই নষ্ট কৰে তেতিয়া কৃষকসকলে আত্মহত্য়াৰ পথ বাছি লয় চৰকাৰে কৃষকসকলক শস্য় নষ্ট কৰা কীট পতংগৰ বাবে ঔষধৰ যোগান ধৰিব লাগে নদীবান্ধ বা মাথাউৰি ভালকৈ বনাব লাগে যাতে বানপানীয়ে ভাঙিব নোৱাৰে